আচলতে গল্প বা উপন্যাস লিখিবলৈ হ'লে চৰিত্ৰ বিকশিত কৰিবই লাগিব এটা চৰিত্ৰ যিমান পৰিস্ফুট কৰা হয় যিমান মানে পঢ়িলে কিতাপখন পঢ়িলে মানুহজনে চৰিত্ৰটোৰ লগত যেন তেওঁ কথা পাতি আছে তেওঁ চৰিত্ৰটোত থিয় হৈ আছে ঠিক এনেকুৱা যেন লাগিব লাগে আৰু চৰিত্ৰ যদি বিকশিত নহয় চৰিত্ৰৰ বৰ্ণনা যদি সঠিকভাৱে দিয়া নহয় তেতিয়াহ'লে কিতাপখন কেতিয়াও বিশ্ৱাসযোগ্য হ'ব নোৱাৰে অথবা আকৰ্ষণীয়ও হ'ব নোৱাৰে আৰু মই যেতিয়া কেতিয়াবা যেতিয়া মই সাহিত্য সৃষ্টি কৰোঁ মানে গল্প অথবা উপন্যাস তেতিয়া সাধাৰণতে এটা চৰিত্ৰৰ বিষয়ে কল্পনা কৰি লোৱা হয় প্ৰথমতে চৰিত্ৰটো বাস্তৱভিত্তিক হয়েই কৰবাত কাৰোবাক লগ পাইছিলোঁ তেওঁ কেনেদৰে কথা পাতিছিলে অথবা কেনেকৈ তেওঁৰ লগত মই কথা পাতিছিলোঁ মানুহজনৰ চৰিত্ৰটো কেনেকুৱা তেওঁৰ বেশ ভূশা কেনেকুৱা কি খাই ভাল পায় কি খাই বেয়া পায় তেওঁ কথা পাতিলে কেনেকৈ অংগ সঞ্চালন কৰে তেওঁৰ খোজ কাটল কেনেকুৱা ইত্যাদি সেইবোৰ বৰ্ণনা হেৰিখনত মানে গল্পটোত অথবা উপন্যাসখনত থাকিবই লাগিব গল্পবিলাকৰ কথা হয় কি গল্পবিলাক চুটিগল্প এটা যেতিয়া লিখা হয় তাত সাংঘাতিক বেছি চৰিত্ৰ নাথাকে এটা মূল চৰিত্ৰ থাকে আৰু কিছু তাৰ সহায়কাৰী চৰিত্ৰ থাকে সহায়কাৰী চৰিত্ৰবিলাকৰ বিকশিত কৰিবলৈও আমি যথেষ্ট গুৰুত্ব দিওঁ কিন্তু মূল চৰিত্ৰটো সম্পূর্ণৰূপে মানুহে জানিব লাগে যেন পঢ়িলেই তেওঁৰ এটা প্ৰতিচ্ছবি মানুহৰ প্ৰতিচ্ছবি যাতে পাঠকৰ সন্মুখত মানে ওলাই আহে আৰু উপন্যাসত কেইবাটাও চৰিত্ৰ থাকে মূল চৰিত্ৰটোৰ ওপৰিও আনুসংগিক চৰিত্ৰ কিছুমান থাকে আৰু উপন্যাস যিহেতু এটা বহল পৰিসৰৰ ভিতৰত লিখা হয় গতিকে তাত চৰিত্ৰটো যিটো মূল চৰিত্ৰ আছে তাক বিকশিত কৰাৰ কাৰণে বহুত সুবিধাও থাকে আৰু সেইমতে আচলতে তাত এজন মানুহৰ তেতিয়া শোৱাৰ পৰা উঠি আপোনাৰ দৈনন্দিন যি কৰ্ম এই কৰ্ম কৰি উঠি শোৱা ৰাতি শোৱালৈকে আটাইখিনি কাম কাজ মানুহজনে কেনেকৈ কৰে তেওঁ কি খাই ভাল পায় কি কথা কৈ ভাল পায় কেনেকুৱা সংগ ভাল পায় খোজ কাটলবোৰ কেনেকুৱা এই সকলোখিনি কথা বিস্তাৰিত বিৱৰণ দিব পৰাকৈ বহুত সুযোগ থাকে উপন্যাসত আমি কি কৰোঁ যে আমি যেতিয়া উপন্যাস বা চুটিগল্প এটা লিখিবলৈ লওঁ তেতিয়া চৰিত্ৰৰ কথা ভাবি লওঁ উপন্যাসত হ'লে কেইবাটাও চৰিত্ৰৰ কথা ভাৱি ল'ব লাগিব প্ৰথমতে আৰু গল্পত হ'লে ইমান চৰিত্ৰৰ কথা ভাৱি নল'লেও হয় এজনৰ আনুসংগিক দুই তিনিজনৰ কথা ভাবি লওঁ ভাবি লৈ পেলাই আমি সেই চৰিত্ৰটো মানসিকভাৱে কেনেকে গঢ় দিব পাৰি সেইটো চেষ্টাত ব্ৰতী হওঁ গতিকে তেতিয়া হয় কি চৰিত্ৰটো যিমানেই ভাল হ'ব আমি যিমান পৰিস্ফুটভাৱে তাক ফুটাই তুলিব পাৰিম পাঠকে পঢ়ি সিমানেই ভাল পাব উপন্যাসৰ কথাও সেই একেটাই চৰিত্ৰবিলাক আমি চৰিত্ৰৰ লগতে আপোনাৰ বাকী ভৌগোলিক যিবিলাক আছে ধৰক তেওঁ ক'ত থাকে তেওঁ দৈনন্দিন কেনেকুৱা সেইবিলাক কথাও থাকিব তেতিয়াহে এটা ধুনীয়া চৰিত্ৰৰ এখন উপন্যাস মানে কি আপুনি পঢ়ি থাকোঁতে এখন চিনেমাৰ ছবিবোৰ যেন আপোনাৰ চকুৰ সন্মুখত আহি আছে ঠিক তেনেকুৱা হ'ব লাগিব তেতিয়াহে উপন্যাসখন মানুহে পঢ়িব নহ'লেতো ব'ৰ ফিল কৰিব ঠিক চুটিগল্প এটাও তেনেকুৱা অকণমান ধৰক আপুনি বাছেৰে গৈ আছে মানুহ এজনক লগ পালে তেওঁৰ লগত আপুনি কেনেকে কথা পাতিলে মানুহজনৰ আপোনাক কেনেকুৱা লাগিল অন্য এটা সময়ত নামি গ'ল নামি যাওঁতে আপোনাৰ মনটোত কেনেকুৱা ভাৱ হ'ল ইত্যাদি কথাবিলাক এটা চুটিগল্পত সুন্দৰকৈ বুজাই দিয়া হয় গতিকে সেয়ে আৰু কথাটো ধৰক চিন্তা কৰা আৰু চিন্তাটো একেবাৰে সম্পূর্ণ কাল্পনিক হ'ব নোৱাৰে কোনোবা মানুহৰ পৰা কোনোবা বিশেষ চৰিত্ৰ এটাৰ ওপৰত ভিত্তি কৰিয়েই লিখা হয় গতিকে তেনেকৈ আমি একোটা চৰিত্ৰৰ গঢ় দিওঁ